হেল্ল' হয় হয় কওকচোন

হয় হয় আপুনি কেতিয়া আহিম বুলি কৈছে

হয় হয় অহা সপ্তাহৰ বিছ তাৰিখে ন ঠিক আছে আপুনি আপোনালোকে কিমানজন মানুহ আহিব হয় হয় হয় আপোনালোকে নিশ্চিন্ত থাকক ইয়াত আপোনাৰ আমাৰ যিখন মানস ৰাষ্ট্ৰীয় উদ্যান হয় তাৰ ওচৰতে আপোনাক খোৱা বোৱা আৰু পৰ্যটকে থাকিব পৰাকৈ ধুনীয়াকৈ আপোনাৰ ঠাই আছে আৰু ইয়াৰ লগতে আপুনি মানাস ৰাষ্ট্ৰীয় উদ্যানত চাব পৰা যথেষ্ট বস্তু আছে যেনেকৈ আপুনি জানেই ছাগে যে আমাৰ মানাস ৰাষ্ট্ৰীয় উদ্যানখন বাহ্য প্ৰকল্প সংৰক্ষণৰ ব্যৱস্থা মানে ইয়াত কৰা হৈছে লগতে আপোনাৰ ইয়াত বনৰিয়া হাতী বা সোণালী বান্দৰ বনৰীয়া আপোনাৰ বাঘ আদিৰ পৰা বনৰীয়া ম'হৰ পৰা আদি কৰি আপুনি ইয়াত যথেষ্ট জীৱ জন্তু দেখিবলৈ পাব আৰু লগতে ইয়াৰ জলবায়ুটো আপোনাৰ খুব সুন্দৰ ইয়াৰ জলবায়ুটো আপোনাৰ সেমেকা হয় গতিকে এইখিনি সময়ত যিসকল মানে পৰ্যটক আহে তেওঁলোকে ইয়াত যথেষ্ট আনন্দ উপভোগ কৰিব পাৰে ত' সেইকাৰণে মানে আপুনিও নিশ্চিন্ত থাকক যাতে মানে আপুনিও ইয়াত কোনো ধৰণৰ অসুবিধা নাপায় আৰু লগতে আপোনাৰ লগত আপুনি যি যি চাবলৈ বিচাৰে য'ত য'ত যাব বিচাৰে আপোনাক মই সেই সকলো ঠাইলৈকে মই নিজে আপোনাকৰ ল আপোনালোকৰ লগত গৈকেনে আপোনাক দেখামগৈ ঠাইবিলাক ত' সেইকাৰণে আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় লগতে আপুনি খোৱা বোৱা বা থকাও কোনো ব্যৱস্থাৰে অসুবিধা নাপায় সেইকাৰণে আপুনি যেতিয়াই আহিব যেতিয়াই আহিব ত' হয় হয় আপুনি মোৰ এই নম্বৰটোতে আপুনি কণ্টেক্ট কৰিব কিন্তু আপুনি অহাৰ মানে যিদিনা আপুনি আহিব সেইদিনা নহয় তাৰ আপুনি পাৰিলে দুদিন বা এদিনৰ আগতে মোক কণ্টেক্ট কৰিব তেতিয়া হয় মইও সাজো হৈ থাকিব পাৰিম হয় হয় ঠিক আছে দিয়ক